হেল্ল' অঁ ৰীমা বাই কৈছা নে অঁ মই শ্ৰুতিয়ে ক'লো হেৰি মানে মই মানে তোমালোকৰ ফালে ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ অঁ এতিয়া মানে সি সিফালে ফুৰিব পৰা কি জেগা হ'বনো ভাল অঁ অঁ

অঁ হয়

হয়

সেইটো কাৰণে জানিব বিচাৰিলোঁ মানে তাত এফালৰ জলবায়ুটো কেনেকুৱা হয় যাতে গৈয়ো ভাল লাগক আৰু মানে সেইটোৱেই আৰু গ'লে আপোনাক নিশ্চয় জনাম মই হয় হয় হয় হয় ঠিক আছে দিয়ক ধন্যবাদ হয়